সুপ্ৰভাত মই টুটু আজি মই মোৰ বিষয়ে কিছু ক'বলৈ ওলাইছো মোৰ নামটো গম পালেই টুটু বুলি মই বিবাহিত মোৰ দুটা ল'ৰা আছে মোৰ স্বামীৰ নাম চত্য বৰুৱা ডাঙৰ ল'ৰাজনৰ নাম ভাৰ্গৱ বৰুৱা আৰু সৰুটোৰ নাম হিমাংশু বৰুৱা মোৰ মিষ্টাৰে টিছাৰ কৰে শিক্ষকতা কৰে মোৰ ডাঙৰ লৰাটো চণ্ডীপনী বিদ্যা মন্দিৰত পঢ়ে তাৰ বয়স বাৰ বছৰ ক্লাছ ছিক্সত পঢ়ে সি সৰু ল'ৰাটো বয়স হৈছে চাৰে পাঁচ বছৰ সি নাৰ্চাৰিত পঢ়ে মই ৰাতিপুৱা শুৱাৰ পৰা উঠি সিহঁতৰ লগতেই ব্যস্ত হ'ব লাগে শুৱাৰ পৰা উঠিয়ে গা পা ধুই কাম বন কৰি ভাত ৰান্ধি ইহঁতক খোৱাই পিন্ধাই টিফিন চিফিন বান্ধি পানী দুনী দি সিহঁতক ইস্কুললৈ পঠিয়াই তাৰপিছতে মই সৰু ল'ৰাৰ লগত স্কুললে আহোঁ সৰু ল'ৰাক মই অনা নিয়া কৰোঁ তাত বেবেজিয়াত দিছোঁ কিদছ্ লেণ্ডত তাৰলে আহি মই মোৰ লগৰ কিজনীৰ লগতে বহোঁ বহি তাহাঁতৰ লগতে কিছু কথা পাতো হাঁহি ধেমালি কৰোঁ ভাল লাগে ঘৰত সোমাই থাকাতকে লগৰ বন্ধু বান্ধৱীৰ লগত থাকি বহুত ভাল লাগে মনৰ কথা শ্বেয়াৰ কৰি ভাল লাগে সুখ দুখৰ কথা বিতৰণ কৰোঁ তাহাঁত তাহাঁতে হ'লেও মোক কয় মই হ'লেও তাহাঁতক কওঁ এনেকুৱা আৰু আৰু সাধাৰণতে মই মানে হাঁহি ভাল পাওঁ আৰু হহোঁৱাইয়ো ভাল পাওঁ সিহঁতেও মোৰ কথাত কি যে ৰস পায় মই নাজানো কিন্তু ইমানে হাঁহে আকৌ কয় তই নাহিলে মই খুব মিছ কৰোঁ আজি কিয় নাহিলি এনেকুৱা মানে ভাল পায় আৰু যি কথা আচলতে মই কেনেকুৱা কথা কওঁ যিবোৰ মানে চলি আছে প্ৰেজেন্টত বৰ্তমানত যিখিনি হৈ আছে এ তেনেকুৱা ধৰণৰ কথাকে কৰোঁ কওঁ মানে ভাল পায় সিহঁতে ৰস ৰস পায় আৰু আগৰ দিনৰ মানুহৰ ধং হওক কথা বতৰা আচৰণবোৰ কেনেকুৱা হয় কি খাই ভাল পায় কি কৰি ভাল পায় মানে মোৰ শাহু আছে ন শাহু মাহঁতৰ কাৰণে মানে গম পাওঁ আৰু মায়ে কি খাই ভাল পায় কি কৰি ভাল পায় কি কৰিলে বেয়া পায় এনেকুৱা মানে তেনেকুৱা কিছুমানকে কওঁ হাঁহি ধেমালি কৰোঁ ভাল লাগে আৰু এতিয়া ৰাতিপুৱা মই ভাত বনাই কৰি নিজে কেইটামান খাই আহিলো শৰীৰৰো মানে গুৰুত্ব ল'ব লাগে সদায় মানুহে নিজৰ শৰীৰৰ প্ৰতি গুৰুত্ব ল'ব লাগে আনকো সহায় কৰিব লাগে আনৰ শৰীৰৰো যতন ল'ব লাগে ঘৰখনত মানে মাইকী মানুহজনী সুস্থ সৱল হ'লেহে বাকী মানুহখিনি সুস্থ সৱল কৰি ৰাখিব পৰা যায় মই এনেকে ভাৱো আৰু মোৰ মানুহজনেহে এইবোৰ বহুত কথা কিবা কিবি শিকাই থাকে দেই মানে কি পৰিষ্কাৰ হ'ব মানে কি শৰীৰটো পৰিষ্কাৰ হ'বলে হ'লে পানী সৰহকে খাব লাগে পেটৰ প্ৰব্লেম নহয় আমুক তামুক বহুত কিবা কিবি মানে তেখেতে মোক বহুত কিবা কিবি কথা ভাল ভাল আৰু বুজাই থাকে মানুহ সদায় পজিটিভ হ'ব লাগে মানে কি ভাল ভাল চিন্তা ধাৰাৰ মানুহ হ'ব লাগে বেয়া চিন্তা ধাৰাৰ মানুহ হ'ব নালাগে কাৰোবাক সদায় মানুহ উপকাৰশীল হ'ব লাগে কাৰোবাক যদি উপকাৰ কৰিব পাৰা নাই অপকাৰ কৰাৰো চেষ্টা কৰিব নালাগে বা পৰাপক্ষত যিমান পাৰে মানুহক উপকাৰে কৰিব লাগে সহায় কৰিব লাগে কাৰোবাৰ বিপদ হৈছে সহায় কৰিব কেতিয়াবা কি হয় ধন টকা পইচাৰে মানুহক সহায় কৰিব নোৱাৰে কথাৰে উৎসাহ জনাব লাগে উৎসাহ জনালেও মানুহে বহুত সাহস পায় প্ৰেৰণা পায় এনেকুৱা কিছুমান কৰিব লাগে ভাল লাগে মানুহক হহুৱাই ভাল পাওঁ মানুহক খোৱাই ভাল পাওঁ কোনোবাই যদি আমাৰ ঘৰলে আহে একো নহ'লেও চাহ একাপ খোৱাই ভাল পাওঁ বিনা চাহত মই মানুহক নপঠিয়াওঁয়ে প্ৰায় মানুহেও মোক ভাল পায় আৰু মানুহ চিনি পাবলৈ অলপ কঠিন কোন কেনেকুৱা কোনেও গম নাপায় হয় মানে কি আপুনি মানুহৰ লগত আছে কিন্তু মানুহজন ভিতৰি কেনেকুৱা তেওঁৰ মনৰ ধাৰণা কেনেকুৱা সেইবোৰ কিন্তু পতককে বুজি পোৱা নাযায় মানুহৰ লগত থাকিলেও বুজি পোৱা নাযায় তেনেকুৱা কিছুমান মানুহৰ লগত পৰিলে মনটো ইমান খেলিমেলি ইমান বেয়া লাগে মানে কি কৰো কি নকৰো দুখ দুখ লাগিল মানে মোৰ খঙটো বহুত বেছি খং বেছি মানে কি মই বেয়া কাম কৰিলে বহুত বেয়া পাওঁ বেয়া কাম কৰিলে বেয়া পাওঁ মানে কি মানুহে মই যিটো ভাল পাওঁ সেইটো আপুনি বেয়াও পাব পাৰে তথাপিটো ঘৰখনত থাকিলে আপুনি ভালপোৱাটো মই যদিও বেয়া পাওঁ বেয়া পোৱা দেখুৱাব নেলাগে মানে কি বেয়া অকমাণ হ'লেও সহায় আগবঢ়াব লাগে মোৰ এনেকুৱাবোৰ ভাৱবোৰ মোৰ মনোভাৱবোৰ এনেকুৱা মই মোৰ ল'ৰা দুটাক আৰু মোৰ মানুহজনক বহুত ভাল পাওঁ তেখেতসকলৰ সুস্বা সুস্বাস্থ্য মানে দীৰ্ঘায়ু হোৱাটো কামনা কৰো মোৰ ল'ৰা দুটা সদায় গুণী জ্ঞানী আৰু হেল্পফুল হোৱাটো বিচাৰো যাতে আনক তেখেতে সহায় কৰে ডাঙৰ হৈ ভাল মানুহ হয় ভদ্ৰ জ্ঞানী গুণী এনেকুৱা হওক সকলোকে মৰম চেনেহ কৰা হওক ডাঙৰক সন্মান সৰুক মৰম আৰু সকলোৰে প্ৰতি সহানুভূতি থকা হওক এইখিনি মই বিচাৰো মানুহজনো সৎ জ্ঞানী হোৱাটো মই বিচাৰো হয়ে তেখেত সৎ আৰু জ্ঞানী বহুত ভাল মোৰ বহুত কেয়াৰ লয় ল'ৰা ছোৱালী গিটাও বহুত কেয়াৰ লয় মই আচলতে সুখীয়ে তেখেতৰ লগত থাকি পেলাই বহুত সুখী ভাল লাগে আৰু আচলতে সংসাৰ এখন কৰিলে সকলোৰে মনবোৰ মিলিব লাগে কথা বতৰাবোৰ মিলিব লাগে তেতিয়া ভাল লাগে মাদকতাবোৰ পোৱা যায় যদি আৰু মনোমালিন্য হৈ পেলাই এখন হয় কেনেকে ভাল নেলাগে ন আজি মোৰ খং উঠিল মোৰ মানুহজনকে কিয় খং কৰিব লাগে খং কৰিলে আকৌ দেখোন আজি নেমাতিলে কাইলে মাতিবই লাগিব সেইকাৰণে এতিয়াই মাতা ভাল খং নকৰাই ভাল তেনেকুৱা কথা কিছুমান তেখেতে কয় কথাবোৰ নোহোৱাও নহয় মই বিবেচনা কৰি চাওঁ খং কৰিলে মানুহক নমতাকে থাকিলে কিবা নিজৰে ভাল নালাগে মনবোৰ কিবা অথিৰ অবিৰ লাগি থাকে কামত মন নবহে সেইটোকে মানে বাৰে বাৰে মগজুলে আহি থাকে এহ কিয় কৰি আছিলো নকৰা হ'লে ভাল আছিল নেকি কিয় ক'লো নোকোৱা হ'লে ভাল আছিল নেকি এনেকুৱা কিছুমান আৰু শেষত মানে কি সকলোখিনিৰ ভাল হোৱাটোৱে বিচাৰো কোনোবাই মোক বেয়া পায় মই নাজানো আচলতে মই তেখেতক বেয়া পালে তেখেতেও মোক বেছি বেয়া পোৱা হৈ যাব এনেকুৱা আচলতে তেওঁ যদি মোক বেয়া পায় মই তেওঁক যদি মৰমেৰে কথা কওঁ মৰম কৰোঁ তেওঁ মনত এটা অনুভৱ হ'ব যে এহ্ মইযে তেওঁক ইমান বেয়া পাই আছোঁ তেওঁতো মোক ভালেই কৈ আছে ন এনেকুৱা কিছুমান মানে অনুশোচনা হ'ব সেইকাৰণে সদায় মানুহক ভাল জ্ঞান দিব লাগে ভাল ব্যৱহাৰ কৰিব লাগে বেলেগে কি কৰিছে সেইবোৰ মনোযোগ দি থাকিলে ময়ে গম পাইছো বেলেগৰ প্ৰতি মনোযোগ বঢ়ালে নিজে মানে খেলিমেলি অস্থিৰ অনুভৱ কৰা যায় যে মই ইমান মৰম কৰোঁ ইমান হেৰি কৰোং মোক কিয় গুৰুত্ব নিদিয়ে এনেকুৱা কিছুমান অনুভৱ হয় সেইকাৰণে মানুহক মানে বেছি গুৰুত্ব দি মানুহক মানে চবৰে ন যেনেকে গাত চুগাৰ মধুমেহ ৰোগটো থাকে মধুমেহ ৰোগটো সকলোৰে থাকে কিন্তু বেছি হ'লেই মানুহৰ শৰীৰটো খাই পেলায় তেনেকুৱা সকলোৰে বস্তু সীমিত হ'ব লাগে অভাৰ হ'লে সকলোৰে মানে চব ক্ষেত্ৰতে অভাৰ বস্তুটো আচলতে বেয়ায়ে ঠিক আছে অৱশেষত সকলোৰে ভাল কামনা কৰিলো ভাল হওক মোৰ কথাখিনি শুনি আপোনালোকে ভাল পালে নে বেয়া পালে মই নাজানো তথাপি মই কিছু কথা ক'লো আৰু ধন্যবাদ